অঁ হয় কওকচোন

অঁ হয় নি কোন হয় বাৰু কোন হয় বাৰু নামটো অঁ চিনি পাইছোঁ দিয়া মই তোমাক অঁ বিক্ৰী কৰোঁ বিক্ৰী কৰোঁ কোৱাচোন লোকেল মাছ মানে মই শিঙি মাগুৰ তাৰ পিছত এনে কাৱৈ গৰৈ এই গোটেইবোৰ মাছেই বিক্ৰী কৰা তোমাক এতিয়া কি কি লাগে বাৰু

অঁ গা গৰৈ মাছৰটো হৈ আছে তোৰ তিনিশ আৰু তোৰ শিঙিটোৰ হয় হয় তিনিশ তাৰপাছতে শিঙিটোৰ দাম বেছি শিঙিটোৰ পাঁচশ টকা হয় কাৰণ শিঙিৰ টো অঁ পাঁচশ কাৱৈটো পোৱা যায় কাৱৈটো তোমাৰ হেৰি হয় আছে চাৰে তিনিশ ফিক্স মানে এইটো তেনেকুৱাও নহয় তোমাৰ এতিয়া তুমি কিমান পৰিমাণৰ লোৱা সেইটোৰ ওপৰত অকণমান কিবা এটা দিচকাউণ্ট দিয়া হয় অঁ তেনেহ'লে তুমি যদি তেনেকৈ লোৱা তেনেহ'লে প্ৰতি কেজিত বিশ পঁচিশ টকা মানকৈ কমাব পৰা যাব ধৰি লওক শিঙিটোত ধৰি লওক পঞ্চাছ টকা মানকৈ কমাব পৰা যাব প্ৰতি কেজিত হয় পঞ্চাছ টকাকৈ কমাই দিব পৰা যাব কাৱৈটো ধৰি লওক এতিয়া মই চাৰে তিনিশ টকা হয় চলি আছে এইটো ধৰি তোমাৰ অতি বেছি তিনিশ দহ মানত আহিব পাৰে আৰু হয় হয় তিনিশ লৈ অলপ বেছি হেৰি হৈ যায় কমি যাব কাৰণ কাৱৈ মাছ খিনি এতিয়া এইবাৰ আজি যিখিনি আছে এইটো চাইজটো অলপ ডাঙৰেই হয় আৰু তাৰ মাজতে কিছুমান জাপানী কাৱৈ আছে সেইফালৰ পৰা দামটো কমাবলৈ অলপ অসুবিধা হয় থাকিম থাকিম তুমি কিমান সময়ত আহা আৰু আহিবা বাৰু দহটা ন আই আগবেলা আগবেলা দহটা বজাত অঁ অঁ ঠিক আছে বাৰু আহিবা তেনেহ'লে তুমি অঁ ঠিক আছে ঠিক আছে তেতিয়া বাৰু দৰ দাম কৰিম ঠিক আছে অ'কে